অঁ হেল্ল' অঁ মাইনা কোৱা এই মই ভণ্টিৰ লগত সাধু কিতাপ পঢ়ি আছোঁ এই সাধু কিতাপকিখন পৰহি দিনা আনিছিলোঁ যে সেইকিখনেই কিতাপ সাধু কিতাপকিখন হৈছে অকণি সাধু বুঢ়ীআই সাধু অসমীয়া বৰ্ণমালা উমলো আহা লগতে ইংৰাজী ষ্টৰী বুক দুখনো আনিছিলোঁ অঁ অঁ তইয়ো আনিব পাৰিবি তোৰ ছোৱালীজনীৰ কাৰণে সাধু কিতাপ পঢ়ি ভাল পাব বৰ ধুনীয়া সাধু কিতাপকিখন পঢ়িবলৈ অঁ হ'ব ঠিক আছে দিয়া ৰাখোঁ